অঁ আছোঁ কোৱাচোন

অঁ এই আগতে আৰু তেতিয়া গাড়ী মুঠেই এখন চলিছিল ৰাস্তা পদূলি একেবাৰে বেয়া ভগা ছিগা আছিলে আৰু তেতিয়া আমি মানে ক'ৰবালৈ যাবলৈ হ'লে বহুত দেৰি ৰৈ থাকিব লাগে গাড়ী এখন নেপালেতো খোজকাঢ়ি আমিতো প্ৰায়ে খোজকাঢ়িয়ে যাবলগা হৈছিলে ধেমাজি টাউনলৈ কম আছিলে টিলিং বহুত দিগদাৰ হৈছিলে প্ৰায় বাটতে বহুত মানুহ তেনেকৈ ঢুকাইছে নাৰ্ছ অনা নিয়া কৰা হৈছিলে এই তেনেকুৱাই আৰু এতিয়াতো গাড়ী গোৰা ধেৰ হ'ল আমি আগৰ নাই আৰু এতিয়া ৰাস্তা পদূলিও ভাল হ'ল গাড়ী মটৰো ধেৰ হ'ল ৰেইলো তেনেকৈ দিয়ে আগতে ৰেইল এখন চলিছিলে আজিকালিতো প্ৰায়ে আধা এঘণ্টা মূৰে মূৰে ৰেইলো চলে আজিকালি গাড়ী প্ৰায় আমাৰ মাছখোৱাৰ পৰা ধেমাজিলৈ বা ডিব্ৰুগড়লৈ প্ৰায় দহ বাৰখন ডাঙৰ গাড়ীয়ে চলে আৰু সৰু সুৰা গাড়ীতো একেবাৰে বিৰ দি বাট নোপোৱা নোপোৱা হ'ল প্ৰায় মানুহৰ ঘৰে ঘৰে গাড়ী হ'ল বুলি ক'লেও মিছা নহয় চিন্তা নাই আগৰ দিন নাই আৰু আমি আমাৰ দিনত যেনেকুৱা আছিলে এতিয়া তেনেকুৱা নহয় আৰু ধৰা এতিয়া ৰাস্তা পদূলিও ভাল হ'ল এতিয়া ৰাস্তাবোৰ বনাইছে আৰু আগৰ ধেমাজিৰ লগত এতিয়াৰ ধেমাজিবোৰ নিমিলে নহয় ধৰাচোন আগৰ ধেমাজিত সৌ প্ৰায় দহ বাৰখনমান দোকান আছিলে আজিকালিতো একেবাৰে মানে মহলৰ ওপৰত মহল হ'ল তাৰপিছতে এইটো ক'তো জাগা খালি নায়ে মানে দোকানৰ ওপৰত দোকান হ'ল তেনেকৈ আৰু আগৰ নিচিনা দিন নাই ক'তনো আগৰ নিচিনা দিন থাকিব এতিয়া পাৰে মানে আৰু উন্নতি হে কৰিবলৈ বিচাৰিব হ'ব দিয়া